গৰম দিনত আমাৰ কেনেধৰণে বেমাৰ হয় কাৰণ মানুহৰ জ্বৰ কাঁহ পানী লগা বিভিন্ন পৰ্যায়ৰ আমাৰ বেমাৰবোৰ হয় কেলে পানীবোৰ বৰষুণত বা কিছুমান পুখুৰী খাল ডোঙত কিছুমান জাবৰ জোঁথৰ গেলি পচি পোক পৰুৱা বিভিন্ন ধৰণৰ পৰ্যায়ৰ হৈ থাকে আৰু সেইবোৰ হোৱাৰ কাৰণে মানুহৰ কিছুমান গৰু ম'হ পানী খাবলৈ যায় সেইবিলাকৰ পৰাও পানী মানে বেমাৰ আজাৰ জাবৰ জোঁথৰ পৰা এনেকৈ বিভিন্ন পৰ্যায় হয় বিশেষকৈ আজিকালি গছ গছনিবোৰ তেনেকৈ নাইকিয়া হৈ গ'ল সেইবোৰ নোহোৱাৰ কাৰণে আমাৰ গৰমৰ মাত্ৰাটো বেছি হৈছে আৰু আজিকালি মানুহৰ কি আছে ৰাসায়নিক সাৰ বেছি প্ৰয়োগ কৰা হৈছে সেইকাৰণে এইবোৰ চালনীয়া মাছ বা ব্ৰইলাৰ বিভিন্ন পৰ্যায়ৰ মানুহে যিটি বস্তু খাবলৈ ল'লে খাৰ দিয়া বস্তু খাবলৈ ল'লে আৰু আমাৰ যিবোৰ বৰ্তমান পচন সাৰ সেই পচন সাৰবোৰ মানুহে আজিকালি ব্যৱহাৰ নকৰা হ'ল কাৰণ আজিকালি বৈজ্ঞানিক পদ্ধতি বেছি কৰে সেইকাৰণে মানুহবিলাকে কষ্ট কৰিবলৈ মানে কিছুমান এলাহ এলাহ পায় এ বেমাৰবোৰ মানুহে নিজে চপাই লয় জ্বৰ কাঁহ এইবোৰ হ'লে মানুহ পানীটো কেনেধৰণে পানীবোৰ খাব লাগিব মানুহে সদায় মানুহে পানীটো খাই থাকিব লাগে পানীটো অলপ গৰম পৰিলে বুলি কমকৈ তাত ঠাণ্ডাকৈ বইল কৰিব লাগে সেইটো খাব লাগে আৰু চাফ চিকুণকৈ মানে থাকিব লাগে চাফ চিকুণকৈ থাকিলে কাপোৰ কানিৰ পৰা ধৰি ঘৰ দুৱাৰ বিভিন্ন পৰ্যায় আমাৰ গোটেই কেম্পাছটো পৰিষ্কাৰকৈ ৰাখিব লাগে নখ দাড়ি চুলি এইবোৰ কাটি বা পৰিষ্কাৰ হৈ থাকিলে তেতিয়া আমাৰ সহজে বেমাৰে আমাক এটেক কৰিব নোৱাৰে গতিকে মই ভাবো যে মানুহ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ হ'লে খোৱা বোৱাবোৰ মেইনটেইন কৰিব লাগিব খোৱা বোৱাবিলাক সেই খোৱা বোৱাবিলাক যদি আমি পৰিষ্কাৰকৈ ধুই লওঁ ধুই লৈ যদি আমি অকণমান নিমখ দি অলপ পাৰিলে অকণমান ধুই ল'ব লাগে মানে এবাৰ ধোৱাৰ পিছত নিমখ পানী অকণমান যে আকৌ এবাৰ ধুই ল'ব লাগে তাৰ বীজাণুবোৰ নাশ হৈ যায় শাক পাচলিবোৰ বজাৰৰ পৰা কিনি আনো তাতোতো চব সাৰ প্ৰয়োগ কৰে সেইবোৰ কিছুমান মানুহে কি কৰে ডাইৰেক্ট আনি কুটিয়ে দিয়ে তেনেকৈ নহয় এই বস্তুটো বজাৰৰ পৰা আমি আনিলোঁ আনি পানী অলপ বইল কৰি দিলোঁ অকণমান নিমখ দি দিলোঁ তাত ধুলোঁ ধুই পখালি আমি ধুনীয়াকৈ বাচন লৈ কটা কটা কৰিব লাগে আৰু তেলটো অলপ কম পৰিমাণে খাব লাগে তেল বেছি খালে মানে কি হয় আমাৰ অলপ প্ৰব্লেম হয় মচলাজাতীয় খালেও আমাৰ প্ৰব্লেম হয় বিশেষকৈ নহৰু আধা আমাৰ ইমান প্ৰব্লেম নকৰে আজিকালি মানে কি জিভাৰ তৃপ্তিৰ কাৰণে মা মছলা খাই দিয়ে খাই দিয়াৰ কাৰণে পেটে ল'ড ল'ব নোৱাৰা কাৰণে আমাৰ কিছুমান বিভিন্ন বেমাৰ হয় কিছুমান গেছ হয় ডিচেণ্টেৰী হয় এনে পৰ্যায় কিছুমান বেমাৰ হয় স্বাস্থ্যটো আমাৰ নিজৰ বেমাৰটো আমাৰ বিষয়ে সকলোৱে জানে বেমাৰ কিছুমান সিঁচৰেও ইজনৰ পা সিজনলৈ কিছুমান সিঁচৰে গতিকে আমি হৈ থাকিব লাগিব আমাৰ পিন্ধা চেণ্ডেলযোৰ আমি পৰিষ্কাৰকৈ ৰাখিব লাগিব এযোৰ চেণ্ডেলেৰে যদি লেট্ৰিনলৈও যাওঁ বা য'ত ত'ত আমি পিন্ধি যাওঁ তেনেকৈ নহয় জোতাযোৰ আমি য'ত ত'ত পিন্ধি গ'লোঁ তাক আনি নিৰ্দিষ্ট জেগাত আকৌ চাফ চিকুণ কৰি তাত থৈ দিলোঁ আকৌ বেলেগ এযোৰ চেণ্ডেল পিন্ধিলোঁ বা আমাৰ ভৰি মচা যিখন বস্তা বা মেট সেইবোৰ আমি অলপ জোকাৰি জোকাৰি অলপ ৰ'দত দিব লাগিব আৰু শোৱাৰ বিচনা কাপোৰ কানিবোৰ অলপ জোকাৰি ৰ'দত দিব লাগিব ভিতৰৰ যিবোৰ মকৰা চকৰা জাল থাকে এইবোৰ থাকিলে কি হয় আমাৰ ফেন লগাই দিলে সেই ধূলি মাকতিবোৰ আমাৰ আকৌ চৰ্দি হয় গতিকে গৰম দিনত বিভিন্ন পৰ্যায়ৰ ধৰণৰ বেমাৰ হয় মহ মাখিতো আছেই আৰু নিজৰ জেগাটো আমাৰ অলপ ফেনাইল চেনাইল দি চাফ চিকুণ কৰিব লাগে হাবি বন কাটি অলপ মুকলিকৈ ৰাখিব লাগে কিছু ফুল চুল ৰুব লাগে এনেধৰণৰ আমি বেমাৰ পৰা হাত সাৰিবলৈ হ'লে আমি সদায় কেম্পাছটোৱে চাফ চিকুণ কৰি ৰাখিব লাগিব বা আমি যদি স্কুললৈ যাওঁ বা মহাবিদ্যালয়লৈ যাওঁ বা বিশ্ববিদ্যালয়লৈ যাওঁ গতিকে আমি সদায় নিজক বচাই খোৱা বোৱা কৰিব লাগিব থকা মেলা কৰিব লাগিব আজিকালি গুটকা পা বেমাৰ হৈছে শিখৰৰ পা বেমাৰ হৈছে ধপাত জাতীয় বস্তুৰ পা বেমাৰ হৈছে এইবোৰতো পেপাৰ পত্ৰই মোবাইল চবাইলত চব দিয়ে থাকে দি থাকে যদিও কিন্তু মানুহবিলাকে খাবলৈ এৰা নাই খায়ে আছে খোৱাৰ পৰা কি হৈছে খুব কম সময় ভিতৰতে খুব কম বয়সতে মানুহ কিছুমান মৰিছে মৰাৰ কাৰণে সেইবোৰতো এতিয়া কি কাৰণে হৈছে খোৱা বোৱাৰ কাৰণেতো হৈছে আগৰ দিনৰ মানুহতো এইবোৰ নাখায় এইবোৰ নাছিলেই এইটো এতিয়া বৰ্তমান বেমাৰৰ ব্যাধি বেছি হ'লেও কাৰণেও হাৰ্ট এটেক গেছ ফৰ্ম এনেধৰণৰ কিছুমান বেমাৰ আজাৰ আজিকালি বেছি হ'ব ল'লে এইবাৰ ইমানেই গৰম হৈছিল মানুহ থাকিব নোৱাৰা হৈছিল ভিতৰত থাকিব নাই ফেনৰ তলত থাকিব নাই গছ গছনিটো নাই ৰাস্তাত ওলাবই নোৱাৰি এনেধৰণে প্ৰকৃতিয়ে যিকোনো হাৱা দিয়ে সেই হাৱাকণৰ লগত আমি পাবলৈ বহুত টান কাৰণ গছ গছনি নাই বৈজ্ঞানিক পদ্ধতিৰে যিকণ আমি হাৱা পাওঁ সেইকণ হাৱাৰ পৰা আমাক উপকাৰ হওক অথচ অপকাৰে হয় এইটো বেছি সময় ল'ব নোৱাৰি ল'লে অলপ কিছুমান ক্ষেত্ৰত অসুবিধা হয় এতিয়া মই ভাবোঁ এই গৰম দিনত বিভিন্ন জেগাত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ বেমাৰ বীজাণু বিয়পি সেইবোৰৰ পৰা আমি হাত সাৰি থাকিবলৈ হ'লে আমি নিজক নিজেই বিবেচনা কৰি ল'ব লাগিব গতিকে কথা হ'ল কি বিবেচনাটো আমাৰ নিজৰ আজি ৰাস্তা পা ধৰি আমাৰ একদম বেকছাইডলৈকে সেই চাৰি বেৰটো আমি সদায় চাফ চিকুণকৈ ৰাখিব লাগিব পানী যোৱা ছাইডবিলাক আমি সদায় ফ্রীকে ৰাখিব লাগিব কাষটো আমি ফ্ৰীকে ৰাখিব লাগিব বাচন বৰ্তন ধোৱা জেগাবোৰ ফ্ৰীকে ৰাখিব লাগিব শৌচ পেচাব কৰা জেগাটো ফ্ৰীকে ৰাখিবলে ফ্ৰীকে ৰাখিব লাগিব গতিকে য'ত নেকি আমি লেতেৰা বস্তুবোৰ আমাৰ চকুৰ আগত আমি দেখি থকা হয় সেইবিলাক যদি আমি পৰিষ্কাৰকৈ ৰখা হয় বা আমি খোৱা বোৱাটো যদি অলপ মেইনটেইন কৰা হয় হাঁহ পাৰ গৰু ছাগলী যিবোৰ আমাৰ ঘৰুৱা মানে আমাৰ পশু পক্ষী আছে সেইবিলাকো আমি যদি অলপ চাফ চিকুণকৈ ৰখোৱা হয় তেতিয়াহ'লে আমি আমাৰ বেমাৰৰ পৰা আমি অলপ চেপাত বেমাৰ পটককৈ হ'ব নোৱাৰে সিহঁতক পৰিষ্কাৰকৈ ৰাখিব লাগিব ধোঁৱা দিব লাগিব জাক চাক দিব লাগিব জাক চাই দিলে মৌ মাখিৰ পৰা অকণমান আমাৰ ছেফটি হয় আৰু যিবোৰ গছৰ ডাল চাল আছে আশে পাশে সেইবিলাকো অকণমান কাটি কুটি এটা পৰিমাণৰ ৰাখি লৈ যাতে সাপ চাপে বগাব নোৱাৰে আজিকালি বিশাক্ত ধৰণৰ কিছুমান সাপ হৈছে ওলাইছে গতিকে এই কথাবোৰ আমি খুব দ'কৈ চিন্তা কৰি গৰম দিনত আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ মানে সমস্যা আমাৰ থাকে সেই সমস্যাৰ মাজেৰে আমাৰ গোটেই ছমাহ দিনটো আমি কৰ্মৰ পৰা বা বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে আমাৰ চাৰ্ফ ফেনাইল হাৰ্পিক ডি ডি টি পাউদাৰ আমি এইবিলাকক আমাৰ ঘৰবিলাকত ৰাখি আমি বা আমাৰ স্কুলবিলাকতো আমি তেনেকৈ গাঁৱৰ পৰা যিবোৰ স্কুল আছে বা গাঁৱত আমাৰ যিবোৰ মানুহ আছে আমি এখন মিটিং পাতি আমি ভাল এটা চিন্তা কৰিব লাগিব যে গাঁওখনত বেমাৰ আজাৰ হৈছে আমি কি কৰিলে ভাল হ'ব এইবিলাক আমি আলোচনা কৰিব লাগিব অকল মোৰ ঘৰখন যে মই পৰিষ্কাৰ কৰি ৰাখিব ৰাখিলে নহ'ব বাকী সকলোকে আমি বুজাই দিব লাগিব যে এই পদ্ধতিটো সকলোৱে মানি সকলোৱে আমাৰ নিজৰ গাঁওখন এই গৰম দিনত যিবোৰ বেমাৰ আজাৰ হয় এইবিলাকৰ পৰা আমি সদায় আমি নিজৰ গাঁওখন নামঘৰ স্কুল নিজৰ লেট্ৰিন বাথৰুম বিভিন্ন জেগাবিলাক আমি সদায় চাফ চিকুণ কৰি স্বচ্ছ অভিযান চলাই পিনে আমি যদি তেনেকৈ চবেই যদি অকণমান গাঁওখনত ইমান বেছি নহয় সপ্তাহত দুই এদিনকৈ যদি আমি অলপ চাফ চিকুণকৈ ৰাখোঁ তেন্তে হ'লে আমাৰ কোনো অপকাৰ নহয় কোনো অপকাৰ নহয় গতিকে আমি অপকাৰৰ পৰা আমি নিশ্চয় গাঁও বা অন্যান্য মানুহবিলাকে ভাল পাব যে সঁচাকৈ গাঁওখনৰ অপৰিষ্কাৰকৈ আছে ৰাস্তা পদূলি নলা পানী চানী পা ধৰি পুখুৰী চুখুৰী এইবিলাক ফুল চুলবিলাক ধৰি নামঘৰ স্কুল বৰ ধুনীয়া পৰিৱেশ এটা আছে ভাবোঁ আমি গাঁৱত মাজে মাজে যদি আমি স্বচ্ছ অভিযান চলাই থাকো তেতিয়াহ'লে গাঁওখন খুব ভাল হ'ব আৰু গধূলি পাৰিলে অলপ ধূনা চোনা জ্বলাব লাগে জাক চাক দিব লাগে প্ৰতি ঘৰে বহুত পৰা হয় আৰু খোৱা বোৱা মেইনটেইন কৰিব লাগে বিশেষকৈ ব্ৰইলাৰ আৰু চালানি মাছ এইবোৰ খাব নালাগে এইবিলা এইবিলাকৰ পৰা বহুত বেমাৰ হয়